মিডিয়াত দেখুওৱা বিজ্ঞাপনসমূহৰ বিষয়ে হৈছে যে মিডিয়াত সকলো কথা সত্য নহয় মিডিয়াক নিজে জাহিৰ কৰিবৰ কাৰণে সঁচাক মিছা কৰে মিছাকো সঁচা কৰি এই মিডিয়াৰ মানে এই বিষয়টোৱেই আচলতে গোটেই দেশ জুৰি এনেকুৱা ধৰণে সৃষ্টি হৈছে মিডিয়াই আচল যি বিষয়টোৰ ওপৰত গুৰুত্ব দিয়ে সেই বিষয়টো আচলতে হৈ নুঠেগৈ আচল কথাটো ৰাইজে বুজি নাপায় সেইকাৰণে সেই মিডিয়াৰ বিষয়টো মই ভাবোঁ যে যেনেধৰণে মিডিয়াই বিষয়বস্তুবিলাক প্ৰচাৰ কৰিব লাগে তেনেধৰণে কৰিব তেওঁলোকে কৰা নাই বা তেওঁলোকে সেইটোৰ ওপৰত ব্যৱস্থাপনা হাতত লোৱা নাই সেইকাৰণে এই মিডিয়াৰ বিষয়টো বিশেষভাৱে দৰকাৰী বুলি ক'বলৈ গ'লে বহুত কথা আহিব সেইকাৰণে ইয়াত কৈছোঁ যে ই মানে যে মনোযোগ আঁতৰোৱাৰ কথা নহয় আচলতে মিডিয়াৰ বিষয়টোৰ ওপৰত বহুত গুৰুত্ব আছে কিন্তু মিডিয়াই যেনেধৰণে যিবিলাক বিষয় মানে মিডিয়াটো আহিলে মানুহে উৎফুল্লিত হৈ থাকে যে এইটো হ'ব মিডিয়াত এইটো ওলাব কিন্তু সেইটো নহয় আচলতে আচল যিটো মিডিয়াৰ ভাৱ প্ৰকাশ সেই বিষয়টো কি হৈছে সেই বস্তুটোৰ ওপৰতহে মিডিয়াই আচলতে গুৰুত্ব দিয়াটো বেছি প্ৰয়োজন বুলি মই ভাবোঁ আচলতে মিডিয়া সকলো কথাই মিডিয়াৰ ওপৰতে নিৰ্ভৰ নকৰে যিহেতু আজিকালি মানুহে মিডিয়াৰ সকলো কথা সত্য বুলি বিবেচনা নকৰে যিহেতু মিডিয়াৰপৰা বহুত যিমান সুবিধা হৈছে তেনেধৰণে অসুবিধাও আছে সেয়ে মিডিয়াই আজি বহুত দেশ বিদেশত মিডিয়াই ঘূৰি বিভিন্ন সঁচাৰ মাধ্যমত যেনেধৰণে কৈ আছে তেওঁলোকে তেনেধৰণে কৰিছে যদিও স্পষ্টতাটো হৈ উঠা নাই এতিয়া একেটা মিডিয়াতে আগবেলা এটা দেখিবা ৰাতিলৈ এটা দেখিবা সেইকাৰণে মিডিয়াৰ বস্তুটো এনেকুৱা নহয় যে মিডিয়াই গোটেই সত্যতাটো কৰি দিছে আচলতে নিজে ভাবি যিটো কৰা হয় সেইটো আৰু মিডিয়াই দেখুওৱা ইয়াৰ মাজত বহুত পাৰ্থক্য আছে